হেল্ল' দাদা অঁ দাদা মই শৰৎ শইকীয়াই ক'লোঁ মই অলপ আগতে এটা পাৰ্চেল পালোঁ মানে মই অৰ্ডাৰ কৰিছিলোঁ মোৰ ফোন এটা আপোনালোকৰ ফ্লিপকাৰ্টত হয় কিন্তু দাদা মোৰ প্ৰডাক্টটো আগতে আগতীয়াকৈ ৰিঅপেন হৈ আছে মানে খোলা আছে আপোনাৰ আপুনি আপুনি দি থৈ যোৱা প্ৰডাক্টটো

দাদা ওপ ওপৰৰটো ছিল কৰি থোৱাই আছে কিন্তু মোবাইলৰ যোনটো ভিতৰৰ পেকেট মানে ছিলটো খোলাৰ পিছত ভিতৰৰ পেকেটটো অলপ ফলা আছে গতিকলে মই কেনেকৈ বিশ্বাস কৰিম যে ছিলটো মানে বন বন্ধ আছিল বা আপোনালোকে খোলা নাই বুলি গত এইটোতো মানে গ্ৰহণযোগ্য নহ'ব কাৰণ মই মই বিশ্বাসত এতিয়া ল'বই পৰা নাই কাৰণ ভিতৰৰ মোবাইলৰ মূল পেকেটটো কেনেকৈ মানে চিগি হেই ভালে থাকিব পাৰে অলপমান কাষত ফাটা আছে দাদা ৰিটাৰ্ণ ৰিটাৰ্ণ কৰি কৰিবলৈ হ'লে মই কি কৰিব লাগিব আকৌ আকৌ একেটা প্ৰচেছতে যাব লাগিবনে নে কিবা মই কমপ্লেইণ কৰিব লাগিব

অঁ মোক বাও মই মই ৰিটাৰ্ণ কৰিলে আকৌ মোক পুনৰ বেলেগ এটা প্ৰডাক্ট মই পামনে মই হেই ফ্লিপকাৰ্টৰ পৰা পইচাটো পইচা আকৌ মই পে' কৰিব লাগিব নি দাদা মানে এক্সট্ৰা কিবা পইচা দিব লাগিব নিকি অঁ ঠিক আছে ঠিক আছে তেতিয়াহ'লে দাদা হ'ব ঠিক আছে মই আকৌ ৰিটাৰ্ণ কৰি দিম ধন্যবাদ